হেল্ল' গুড মৰ্ণিং ছাৰ হয় মই ছাৰ পাহিয়ে কৈছোঁ আপুনি যে কালি আমাক ক্লাছত বুজাইছিলে চেৰিকালচাৰৰ কথাটো মই মানে অকণমান হিষ্ট্ৰীখিনি আগৰ ক্লাছত নাথাকিলোঁ যে অলপমান বুজাত অসুবিধা হৈছে মানে আৰু চেৰিকালচাৰৰ এই প্ৰচেছটো এইবিলাক মই অকণমান বুজি পোৱা নাই আপুনি অকণমান সময় বুজাই দিব পাৰিব নেকি হয়

হয় হয় হয় হয় হয়

হয় ঠিক আছে ছাৰ মই এতিয়া বুজিলোঁ আৰু এইটো যে পুহি মানে আমি ঘৰত আচলতে পোহিব পাৰোঁ অঁ হ'ব ছাৰ লগ পাম ছাৰ হয় ঠিক আছে ছাৰ কিবা কৈছিলে আপুনি কিবা কৈছিলে হয় হ'ব হয়